হয় কওকচোন

হয় মই ধেমাজিৰে হয় হয় অঁ থাকিবলৈ আমাৰ ইয়াত হোটেল বুলিবলৈ বিশেষ দিহিঙ্গীয়া হোটেল আছে আৰু কেইখনমান আছে অঁ কিন্তু হ'লেও দিহিঙ্গীয়া হোটেলত থাকিব পাৰিলে থাকিবলৈ ভাল আৰু যিহেতু মোৰ চিনাকি হয় আৰু কি কেতিয়া আহিম বুলি ভাবিছে বাৰু কাইলৈ কেইটা বজাত পাবহি অঁ তাৰ হেৰি আহিব তেনেহ'লে অঁ চাবলৈ ইয়াত হেৰি হাবুং বুলি এডোখৰ আছে আহোম আহোম ৰজাৰ হেৰি অঁ চাব এই পুৰণি বস্তু তাৰোপৰি মালিনী থান আছে য'ত শ্ৰীকৃষ্ণ ৰাধাই বিয়া অঁ কি শ্ৰীকৃষ্ণ ৰুক্মিণীয়ে ৰুক্মিণীক বিয়া বিয়া পাতিছিলে কাৰণে মালিনী থান বুলি কোৱা হয় তাৰোপৰি ঘূঘূহা দ'ল আছে জীয়াধল আছে অঁ এইবোৰ জেগা চাবপৰা যাব আৰু তাৰোপৰি এন এইচ পি চিৰ সোৱণশিৰি ঘাট তালৈও যাবপৰা যাব বতৰটো ভালেই বাৰু পূৰ্বৰ দৰে চাবলৈ ধুনীয়া ধুনীয়া হেৰি নহয় বিশেষ গৰমো নহয় বিশেষ ঠাণ্ডাও নহয় বতৰ ভাল কৰি আছে বাৰু অঁ ঠিক আছে অঁ ঠিক আছে অঁ ঠিক আছে বাৰু হয়